মানুহৰ স্মৃতিৰ লগত জড়িত শিপা বুলি ক'লে সদায় আমাৰ সৰু কালটো আৰু সৰু কালত যিখিনি স্মৃতি সেইখিনি কথাই মনত পৰে ময়ো সৰুতে এটা যৌথ পৰিয়ালতে ডাঙৰ দীঘল হৈছিলোঁ য'ত মোৰ মা আছিল দেউতা আছিল বা আছিল খুৰা খুৰীহঁতৰ ল'ৰা ছোৱালীবিলাক আছিল আৰু ককা আৰু আতা আছিলে ককা আইতা আৰু আছিলে আৰু বৰদেউতা আছিল তো তেনেকেই সৰুতে আমি খেলিছিলোঁ বহুত খুৰা আৰু খুৰীৰ ল'ৰা ছোৱালীকেইটাৰ লগত আৰু পঢ়াৰ প্ৰেছাৰো তেতিয়া সিমান নাছিল আৰু যিহেতু এতিয়া ডাঙৰ হৈছোঁ তো ঘৰ ঘৰ এৰি আহি এতিয়া পিজিত বা হোষ্টেলত থাকিবলগা হৈছে পঢ়াৰ প্ৰেছাৰো সিমান বাঢ়ি গৈছে ঘৰত যাব নোৱাৰা হ'লোঁ বা আগতে যেনেকে এনিটাইম ঘৰত আছিলোঁ বা খেলিছিলোঁ এনিটাইম এতিয়া সেইটো নোপোৱা হ'লোঁ অকল বন্ধ পালেহে ঘৰত যাব পাৰোঁ গতিকে মানুহৰ সেই শিপা আৰু স্মৃতি বুলি ক'লে সেইখিনি কথাই মনত আহে আৰু সেইখিনি কথাই সদায় মনত ৰখি যায় আৰু সেইখিনি হয়তো সেই সময় আৰু সেইখিনি কেতিয়াও ঘূৰি ঘূৰাই নাপাওঁ আমি সেইবিলাক তো ময়ো সেই স্মৃতিবিলাক লগত ৰাখিয়ে জীয়াই আছোঁ আজিও